প্ৰিয় প্ৰকাৰৰ খাদ্য বুলি ক'লে এনেকুৱা নিৰ্দিষ্ট তিনি চাৰিটা খাদ্য নাই মোৰ এনেকুৱা বহুত খাদ্য আছে যিবিলাক মোৰ প্ৰিয় হয় চ' স্পাইচি ক'লে ন'ন ভেজিতেৰিয়ান হয় ত' চিকেন খুব প্ৰিয় হয় চিকেন পোলাও চিকেন ড্ৰাই ফ্ৰাই এনেকুৱা চিকেনৰ আইটেম খুব ভাল লাগে খাব আৰু তাৰ ভেজিটেবলৰ ভিতৰত আলু পটল চব্জি তাৰপাছত ফুলকবি গাজৰ আৰু এনেকৈ বিলাহী এনেকৈ কেইটামান আছে খাই খুব ভাল পাওঁ মই আৰু শাকো মই ভাল পাওঁ যেনেকে পালেং শাক লাই শাক মূলা শাক এনেকুৱা আৰু শাক আছে মোৰ খুব ভাল লাগে শাক খাব আৰু এনেকুৱা স্পাইচি চামুচা পকৰি মোৰ ভাল লাগে কিন্তু ঘৰত বনোৱা মোৰ বেছি ভাল লাগে যেনে চিকেন পোলাওটো মই ঘৰত বনোৱা বেছি ভাল পাওঁ ৰেষ্টুৰেণ্টত বনোৱাতকৈ বা চিকেন ড্ৰাই ফ্ৰাইও মোৰ ঘৰত বনোৱাই বেছি ভাল লাগে বাট ষ্টীল ৰেষ্টুৰেণ্টত বনোৱাও মই ভালেই পাইছোঁ কিছুমান ৰেষ্টুৰেণ্টত বনাই বাৰু আৰু আলু পটল চবজিটো মোৰ দেউতাই খুব ভাল বনাই ত' সৰুৰে পৰা মোৰ দেউতাৰ হাতৰ আলু পটল চবজিটো খুবেই প্ৰিয় এতিয়াও এতিয়াও প্ৰিয় আৰু দেউতাই বনাই মানে ত' মোৰ খুব ভাল লাগে খাব সেইটো আৰু এনেকৈ চুইটৰ ভিতৰত মোৰ পায়স ভাল লাগে আৰু পায়সটো মোৰ ঘৰত বনোৱা পায়সে ভাল লাগে মোৰ মা বহুত ভাল পায়স বনায় ত' মোৰ মাৰ হাতৰ পাসয় খুব খাব ভাল লাগে আৰু ৰেড ভেলভেট কেক ষ্ট্ৰবেৰী কেক চকলেট কেক এনেকুৱা কেইটামান ফ্লেভাৰৰ কেকো মোৰ ভাল লাগে তাৰ পাছত আৰু মিঠা ৰাচমলাই বৰফি মোৰ সকলো বৰফিয়ে ভাল লাগে যেনেকুৱা কাজু বৰফি বেচন বৰফি মোৰ খুব প্ৰিয় হয় আৰু কালাকন মোৰ ভাল লাগে বুন্দিয়া লাড্ডু মোৰ ভাল লাগে এনেকুৱা আৰু বহুত খাদ্য আছে যিবিলাক মোৰ খুবেই প্ৰিয় হয় কিন্তু মেইন কথাটো হৈছে মোৰ ঘৰত বনোৱা খাদ্য মই বেছি হাইজেনিক বুলি ভাবোঁ আৰু ৰেষ্টুৰেণ্টত বনোৱা খাদ্যতকৈ মই ঘৰৰ খানাই সদায় প্ৰিফাৰ কৰোঁ বিকজ ঘৰৰ খানা সদায় হাইজেনিক হয় আমি তাত এনেকুৱা বস্তু ইউজ নকৰোঁ যিটোৰ পৰা আমাৰ ক্ষতি হ'ব পাৰে কিন্তু ৰেষ্টুৰেণ্টত বনোৱা খাদ্য মোৰ নালাগে যে হাইজেনিক হয় যিমানখিনি হাইজেনিক আমাৰ ঘৰৰ খাদ্য হয় আৰু প্লাছ আপোনাৰ ৰেষ্টুৰেণ্টত বহুত মছলা পাতি ইউজ কৰে যিবিলাকৰ পৰা আমাৰ প্ৰব্লেম হয় যেনেকুৱা পেটৰ ডিচেণ্টেৰি প্ৰব্লেম হয় কিছুমানৰ এলাৰ্জিৰ প্ৰব্লেমো হয় ঘৰত বনালে এটলিষ্ট আমি গম পাওঁ যে আমি কি ইউজ কৰিছোঁ বা কিহৰ পৰা আমাৰ কি ক্ষতি হ'ব পাৰে ত' সেইটো ছাইডত চাব গ'লে মোৰ ঘৰৰ খাদ্য বহুত মানে বেছি ভাল লাগে আৰু মই ঘৰৰ খাদ্যই প্ৰিফাৰ কৰোঁ মই এনেকুৱা কোনো মোৰ এনেকুৱা ফেবৰেট ৰেষ্টুৰেণ্ট নাই যে মই এইখন ৰেষ্টুৰেণ্টৰ খাদ্য মোৰ খুব প্ৰিয় বা হাইজেনিক হয় এনেকুৱাকৈ ক'ব পৰা মোৰ এতিয়ালৈকে এনেকুৱা কোনো ৰেষ্টুৰেণ্টৰ এক্সপিৰিয়েঞ্চ নাই চ' মই ঘৰৰ খানা খোৱাতোৱে প্ৰিফাৰ কৰোঁ আৰু এইটোৱে আৰু